হেল্ল' অঁ

অঁ অঁ গায়কজন যে অসমৰ অঁ অসমৰ গায়কজন ন' অঁ ভাল হৈছে দেই তেওঁ বৰ ভাল নাম কৰিছেগৈ আৰু আৰু গানো ভাল তেওঁ ভাল গান গায় অঁ হয় চাগৈ অঁ অঁ অঁ অঁ চাইছিলোঁ অঁ অহ হ ভাল নাম কৰিছে অসমৰ হৈ বাহিৰত গৈ শুনিছোঁ শুনিছোঁ

তাৰপিছত আৰু হেৰি নহয় ভালেই হৈছে আমাৰ এতিয়া অসম সন্তান জিলিকি উঠিছে বাহিৰত গৈ আৰু নতুন নতুন গান সৃষ্টি কৰিছে নৱপ্ৰজন্মৰ কাৰণে আমাৰ ভাল হৈছে দেই এইটো ভাল লাগিলে

চাব লাগিব আছে অঁ দিয়াচোন অঁ অঁ অঁ